হয় ভাৰতৰ সকলোৱে চাহ ভাল পায় ভাৰতেই নহয় পৃথিৱীৰ প্ৰায় ভাগ মানুহেই চাহ ভাল পায় যিহেতু হ'লেও চাহৰ উৎপাদনৰ ক্ষেত্ৰত চাবলৈ গ'লে ভাৰত পৃথিৱীৰ ভিতৰত প্ৰথম সেই ভিতৰতো আমাৰ অসমখন বেছি বেছিকৈ চাহ উৎপাদন হয় সেইকাৰণে ইয়াৰ মানুহে প্ৰত্যেক প্ৰত্যেক দিনাই নিৰ্দিষ্ট সময়ত চাহ খায় বুলি জানো আৰু আমিও খাওঁ তাৰ পিছত সকলোৱে চাহ খোৱাৰ ধৰণ হয়তো বেলেগ বেলেগ হ'ব পাৰে সেইটো কিছুমানে গ্ৰীণ টি ভাল পায় কিছুমানে আকৌ চাহৰ লগত বিভিন্ন ধৰণৰ দ্ৰব্য সংযোগ কৰি খায় কিছুমানে গাখীৰ দি খায় কিছুমানে আকৌ লাল লাল চাহত চেনি দি খায় কিছুমানে আকৌ আদা দি ভাল পায় কিছুমানে দালচেনি দিয়ে গতিকে বেলেগ বেলেগ ধৰণে খায় কিছুমানে আকৌ চাহৰ লগত বিস্কুট খায় তেনেকে বেলেগ বেলেগ ধৰণৰ বস্তু মিলাই খায় আৰু কিন্তু মই ঘৰত যেতিয়া চাহ বনাওঁ মোৰ কিন্তু সৰুৰ পৰাই এটা অভ্যাস আছে সেইটো চাহৰ লগত মই চেনি খাই বেয়া পাওঁ চাহ যেতিয়া বনাওঁ তেতিয়া চাহটো অকণমান কাঢ়া হ'ব লাগে যেতিয়া চাহটো মই জুইত প্ৰায় জুইত বনাওঁ জুইত যেতিয়া আমি কেটলিখন উঠাই পেলাই বনাওঁ তেতিয়া চাহ তাত প্ৰথমতে পানীখিনি দিয়া হয় কেটলিত কেটলিত দিয়াৰ পিছত জুই জলোৱা হয় তাৰ পিছত চাহটো এই পানীখিনি যেতিয়া গৰম হয় লাহে লাহে উতলিবলৈ আৰম্ভ কৰে তেতিয়া চাহপাতখিনি তাত দিয়া হয় চাহপাত দুই প্ৰকাৰৰ থাকে কেতিয়াবা অসুবিধা হ'লে দোকানৰ পৰা কিনোতে বজাৰৰ পৰা কিনোতে পেকেট চাহো দিয়ে কিন্তু প্ৰায়ভাগ আমি এনেকুৱা চাহ দিওঁ যিটো চাহ মানে অৰুণাচলৰ চাহ বাগিচাত উৎপাদন হয় সেই চাহ চাহপাতখিনি মানে কোমলীয়া আগবোৰ কোমলীয়া ওপৰৰ কোমলীয়া আগবোৰ চিঙি আনি পেলাই নিজে ঢেঁকীত ঢেঁকীত খুন্দি পেলাই যিটো ৰ'দত শুকাই পেলাই চাহ প্ৰস্তুত কৰা হয় সেই ঘৰুৱা পদ্ধতিটো প্ৰায় চাহত চাহে আমি খাওঁ চাহটো যেতিয়া কটলিত দি পেলাই উতলাওঁ তেতিয়া মানে চাহটো কাঢ়া হ'ব লাগিব সেইকাৰণে বেছি পৰিমাণে চাহ দিওঁ চেনি নিদিওঁ তাত কেতিয়াবা আমি আদা সংযোগ কৰোঁ আৰু তেজপাত দিওঁ তেনেকৈ দি পেলাই চাহটো নমাই দিয়া হয় আৰু চাহটো একদম ৰঙটো কুলা বৰণৰ হৈ যায় যেতিয়া চাহটো কাঢ়া হয় আৰু চাহটোৰ প্ৰকৃত গোন্ধটো তেতিয়া ওলাই আহে যিহেতু তাত ইলাছি দিও বেয়া পাওঁ গাখীৰ দিও বেয়া পাওঁ মই ভাবোঁ যে চাহটো যদি খাওঁ এই সম্পূৰ্ণ অৰিজিনেল চাহটোৰ গোন্ধটো যদি নাকত আহে তেতিয়া গোটেই চাহৰ গোন্ধটোৱে ভাগৰ ভাবটো পেলাই দিয়ে ভাগৰুৱা গুচাই দিয়ে কিন্তু চাহৰ লগত যদি বিভিন্ন বস্তু সংযোগ কৰি যায় তেতিয়া চাহৰ প্ৰকৃত গোন্ধটো আচলতে নাইকীয়া হৈ যায় সেইটো মোৰ ধাৰণা হয় আৰু সেইকাৰণে মই সৰুৰ পৰা তেনেকেই খাই আহিছে আমাৰ মা দেউতাও আগতে খাইছিলে তাৰ পিছত মোৰ সন্তানবিলাকেও এতিয়া তেনেকৈ খাবলৈ লৈছে আমি সেইকাৰণে চাহটো প্ৰকৃত গোন্ধটো পাবৰ কাৰণে চাহপাতত চাহেই দিয়া হয় কেতিয়া তেজপাত কেতিয়াবা আদা সংযোগ কৰা হয় তাৰ পিছত বেলেগ বস্তু দিয়া নহয় ঠিক তেনেকৈ আমি চাহটো নমাই পেলাই খাওঁ তাৰ পিছত চাহটো তেনেকৈ আমি শুদাকৈ খাওঁ বেলেগ বস্তু লগত নাখাওঁ কেতিয়াবা আলহি আহিলে তাৰ লগত বিস্কুট দিওঁ তেতিয়া বহি পেলাই গোটেই বিস্কুট ময়ো খাওঁ কেতিয়াবা চাহৰ লগত যদি মিঠা খাবলৈ মন যাওঁ তেতিয়া চেনি নাখাওঁ কিন্তু তেতিয়া আমি গুড় অকণমান আনি লগত খাওঁ আৰু মই তেনেকেই চাহ বনাওঁ আৰু তেনেকেই খাওঁ